সংস্কৃতত এষাৰ কথা আছে অতিথি দেৱ ভৱ ভাৰতীয় সমাজৰ কাৰণে লগতে অসমৰ কাৰণে আমাৰ বাবে আলহী সাক্ষাৎ দামোদৰ আৰু আলহীৰ আপ্যায়ন কৰি আমি সকলোৱে ভাল পাওঁ এনেও অসমীয়া মানুহ অতিথিপৰায়ণ গতিকে আপুনি যদি মোক সুধে মই আলহীক কেনেদৰে আপ্যায়ন কৰোঁ তেতিয়াহ'লে ক'ব লাগিব যে মই বিশেষকৈ অসমীয়া সাজেৰে অসমৰ যি ৰন্ধন প্ৰণালী তাৰ জৰিয়তে বা অসমৰ যি খাদ্য সম্ভাৰ তাৰ জৰিয়তে আলহীক আপ্যায়ন কৰি ভাল পাওঁ এতিয়া অসমৰ খাদ্য সম্ভাৰ বুলিবলৈ হ'লে আমি এনেকুৱা কিছুমান বিশেষ খাদ্য সম্ভাৰৰ নাম ল'ব পাৰোঁ যিটো বাহিৰা ৰাজ্যত বা ভাৰতৰ বেলেগ ৰাজ্যত সাধাৰণতে পোৱা নাযায় যেনেকৈ কাহুদি খাৰলি মাছৰ টেঙা ঔটেঙাৰ জোল তাৰপিছত পিটিকা আলু পিটিকা এইবিলাক অসমীয়া খাদ্যৰ ভিতৰত পৰে সাধাৰণতে অসমীয়া মানুহে মাছ খাই খুব ভাল পায় কিয়নো আমি এখন নদী মাতৃক ৰাজ্য গতিকে যিখন দেশত নদী বেছি পানী বেছি য'ত বৰষুণ হয় তাত মাছৰ পৰিমাণ স্বাভাৱিকভাৱেই বেছি থাকে অসমৰ ক্ষেত্ৰত যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে অসমৰ প্ৰতিটো খালেই বিলেই পুখুৰীয়ে আপুনি যথেষ্ট মাছ পাব গতিকে মাছৰ বিভিন্ন খাদ্য সম্ভাৰ যেনেকৈ মাছ ভজাৰ পৰা আৰম্ভ কৰি মাছৰ আদা দিয়া মাছৰ জোল তাৰপিছত মাছ পুৰা মাছ পাতত দিয়া এইবিলাক অসমীয়া খাদ্য সম্ভাৰ আৰু যেতিয়া এজন বাহিৰা দেশৰ আলহী বা বিদেশৰ আলহী মোৰ ঘৰলৈ আহে তেতিয়াহ'লে মই অসমীয়া খাদ্য সম্ভাৰেৰে তেওঁলোকক আপ্যায়ন কৰি ভাল পাওঁ লগতে যিহেতু ৰান্ধি কি ৰান্ধি ভালপোৱাৰ কথা আহিছে তাত মই এইটো কথাও কওঁ যে অসমৰ মানুহে তেল কম খায় অৰ্থাৎ আমি বেছিভাগ আমাৰ যিবিলাক জাতি জনজাতি আছে তেওঁলোকে বেছিভাগ সিজোৱা খাদ্য খাই ভাল পায় যিটো স্বাস্থ্যৰ বাবেও উপকাৰী লগতে যিটো অত্যন্ত সুস্বাদু সুস্বাদুপূৰ্ণও হয় গতিকে যদি তেনেকুৱা কোনোবা মোৰ বিদেশত থকা বন্ধু মোৰ ঘৰলৈ আহে তেতিয়াহ'লে মই তেওঁলোকক অসমীয়া খাদ্যৰ লগতে জনজাতীয় খাদ্যও খোৱাই ভাল পাওঁ য'ত অ একেবাৰে মা মছলা নিদিয়াকৈ সম্পূৰ্ণ সিজোৱা আহাৰ যিটো অত্যন্ত সুস্বাদু লগতে স্বাস্থ্যসন্মতও হয় তেনেকুৱা আহাৰ মই খোৱাই পাইছোঁ আৰু মই সেইটো ৰান্ধিও যথেষ্ট ভাল পাওঁ এইখিনিয়ে মই যদি কওঁ আৰু এইখিনিয়ে মোৰ খাদ্যৰ বিষয়ে ক'বলগীয়া লগতে আমি যিবিলাক শেষত কওঁ যে আমি যিবিলাক খাদ্য খাওঁ অসমীয়া মানুহে আমাৰ সেমেকা জ্বলা জলবায়ুৰ লগত যিবিলাক খাদ্য জড়িত পচলাৰ পৰা কাহুদি খাৰলিৰ পৰা আদি কৰি ত' এইবিলাক কল ফুলৰ কল ফুল ভাজিৰ পৰা আদি কৰি কল ফুল অৰ্থাৎ কলডিল ভাজিৰ পৰা আদি কৰি ত' এইবিলাক খাদ্যই স্বাস্থ্যত যথেষ্ট সুপ্ৰভাৱ পেলায় আৰু ই সম্পূৰ্ণ সুস্বাদুপূৰ্ণও হয় সেইটোকাৰণেই মই আমাৰ খাদ্য পদ্ধতিক যথেষ্ট পচন্দ কৰোঁ আৰু মই ভাবোঁ যে ইয়াক আমি ইয়াৰ যিটো ব্যৱহাৰ আৰু যিটো প্ৰয়োজনীয়তা সেইটো বঢ়াব লাগে লগতে আমি আনকো ক'ব লাগে খাদ্য আমাৰ খাদ্যটোৰ বিষয়ে